আমি বনোৱা জলপানৰ ভিতৰত পৰিব আপোনাৰ পিঠাগুৰিৰে জলপান কিছুমান আছে আপোনাৰ সান্দহগুৰিৰে জলপান আছে আৰু আপোনাৰ দৈ চিৰা আছে মুড়িৰে জলপান আছে তাৰপিছত আপোনাৰ জলপানৰ ভিতৰত আমি কিছুমান আমি খাওঁ কেনেকুৱা আপোনালোকক ক'বলৈ যাওঁ যে আপোনাৰ দৈ চিৰা আমাৰ অসমৰ বিখ্যাত হয় দৈ চিৰা আপোনাৰ দৈ চিৰা আপোনাৰ দৈ চিৰা মিঠৈ এইবিলাকেৰে খাব পাৰিব দৈ চিৰা আপুনি কলেৰেও খাব পাৰিব তেনেকৈ বোকা চাউল আছে বোকা চাউলেৰে দৈ চিৰা খাব পাৰে দৈ চিৰাৰ ভিতৰত আপোনাৰ এনেকৈ পাৰিব মুড়িৰো খাব পাৰে দৈ ম'হৰ শিঙৰ দৈ আছে আপোনাৰ গৰু গাখীৰৰ দৈ বনায় গতিকে দৈ দৈ চিৰা এনেকৈও খাব পাৰে জলপানৰ ভিতৰত তেনেকুৱাই পৰে আৰু আপোনাৰ জলপান বুলি ক'লে আমি ক'ম যে আমি ৰাতিপুৱা উঠি পেলাই কি খাওঁ আমি জলপান অসমীয়া মানুহ হিচাপে আমি জলপান খাওঁ আমি সান্দহগুৰি খাওঁ আমাৰ সান্দহগুৰি খালে আমাৰ দেহৰ কাৰণে ভাল আমাৰ দেহ দেহটো শিতল পৰি থাকে বোকা চাউল খালে আপোনাৰ দেহটো শিতল পৰি থাকে ঠাণ্ডা হয় গতিকে আপোনাৰ পৰিৱেশৰ লগত ভাল এনাভাইৰেনমেণ্টৰ লগত গোটেইখিনি মিলি যায় গতিকে দৈ চিৰাই ইমান আমাৰ অনিষ্ট নকৰে বেছি হেভীও নহয় গতিকে দৈ চিৰা খাব পাৰে খালে ভাল গতিকে জলপান এইবিলাকেই পৰে আমি অসমীয়া বা আমি অসমৰ মানুহ হিচাপে আমি দৈ চিৰাখিনি খাবলৈ বেছি ভাল পাওঁ গতিকে দৈ চিৰা আমি খাওঁ দৈ চিৰা আমি খাই ভাল লাগে মানুহ আহিলে আমি দৈ চিৰা মানুহক যাচোঁ আমাৰ সংস্কৃতি হয় দৈ চিৰা দৈ চিৰা খাবলৈ আমি বহুতখিনি ভাল পাওঁ দৈ চিৰা দৈ দৈ দৈ দিলোঁ আমি চিৰা দিলোঁ চিৰাটো তিয়াই থওঁ তাৰপিছত দৈ দিওঁ দিয়াৰ পিছত আমি তাত আমি গুৰ গুৰ গুৰ মিঠৈও দিব পাৰোঁ তাত চেনিও দিব পাৰোঁ তাত আমি যদি কিছুমানে যদি চেনি নাখায় তেনেহ'লে আমি তাত কলো দিব পাৰোঁ গতিকে তেনেকে খাই মানুহে ভাল পায় আৰু আপোনাৰ দৈ আমাৰ কাঁহৰ বাতিত আমি দিওঁ কিন্তু কাঁহৰ বাতিত খাব নালাগে কাৰণ কাঁহৰ বাতিত আমাৰ কাঁহৰ বাতি আৰু দৈ মিলি মিলি মিলি পেলাই আমাৰ কিবা এটা বৈজ্ঞানিক কিবা এটা আছে সেইটো কাৰণত আমি দিব নালাগে কিন্তু আমি সংস্কৃতি ভাবি দিওঁ সেইবিলাক আমি দি ভাল পাওঁ কিন্তু আমি দৈ পৰাপক্ষত দৈ দিলে আমি ষ্টিলৰ বাচনত বা আমাৰ কাঁচৰ বাচনত দিলে ভাল হয় গতিকে আমি এইবিলাক খাই ভাল পাওঁ জলপান বুলি ক'লে আমি জলপানৰ ভিতৰত কি পৰিব জলপানৰ ভিতৰত পৰিলে আমাৰ আমি যদি নৰমেলি ক'বলৈ যাওঁ আমি জলপান কৰিলে আমি ৰাতিপুৱা উঠি পেলাই যোনটো আমি খাবলৈ ভাল পাওঁ বা যোনটো আমাৰ দেহৰ কাৰণে বেছি কষ্ট নহয় বা বেছি হেভী নহয় দেহৰ কাৰণে জলপান বুলি ক'লে সেইকাৰণে আমি অসমীয়া হিচাপে বা অসমৰ মানুহ হিচাপে আমাৰ জলপানটো খাবলৈ আমাৰ কোনটো আমাৰ মাহঁতে জলপান কোনটো দিয়ে আমাক চিৰা দিব চিৰাটো তিয়াই থয় তিয়াই থোৱাৰ পিছত তাত আমি দৈ দৈও দিব পাৰোঁ কিছুমানে দৈ নাখালে কিছুমানে সুদা এৱাঁ গাখীৰ খায় গতিকে এৱাঁ গাখীৰ দিয়ে গতিকে সেইবিলাক দিও সেনেকৈও খাওঁ তাত চেনি দিয়ে তাত চেনি দিয়ে তেনেকৈও খায় আৰু কল কলো খায় কলৰ ভিতৰত আপুনি চেনিকল বেছি ভাল হয় জাহাজী কল আছে জাহাজী কলো ভাল হয় জোনমনি কল আছে সেইবিলাকো ভাল হয় গতিকে এইবিলাক খালে সেনেকে আমি খাই যাওঁ আমাৰ বিয়া বিয়া পৰ্বনতো আমাৰ কি ৰাতিপুৱা আমাৰ আলহীবিলাক বা কোনোবা আমাৰ নিমন্ত্ৰিত নিমন্ত্ৰিত যোনবিলাক আলহী আছে সেইবিলাকৰ আমাৰ দৈ চিৰা আমাৰ দিবই মানে আমাৰ এইটো আমাৰ সংস্কৃতি হয় অসমীয়া সংস্কৃতি সংস্কৃতি জলপান বুলি ক'লে আমাৰ সংস্কৃতি মানে কি আমাৰ অসমীয়া মানুহবিলাকে যিবিলাক জলপান মানে খায় এতিয়া জলপান বুলি ক'লে বাহিৰৰ দেশত বেলেগ জলপান আছে আমি সেইটো ক'বলৈ নাযাওঁ কিন্তু আমাৰ অসমীয়া হিচাপে আমাৰ সংস্কৃতি বা আমাৰ জলপান বুলি ক'লে আমি বা ব্ৰেকফাষ্ট বুলি ক'লে যোনখিনি আমি বিচাৰোঁ বা যোনখিনি আমি বুজি পাওঁ সেইবিলাকে আৰু কৈছোঁ গতিকে জলপান বুলি ক'লে আমি সেইখিনিয়ে ক'বলৈ বিচাৰিম আৰু দৈ চিৰা আপুনি দৈ চিৰা আমাৰ আৱেগ হয় বা দৈ বুলি ক'লে আমাৰ ম'হৰ শিঙৰ দৈ আমাৰ বহুত ভাল লাগে ম'হৰ শিঙৰ দৈ বহুত বহুত টেষ্টি হয় বহুত সোৱাদ আছে আৰু আপোনাৰ তাত আমাৰ যোনটো মানে ম'হৰ শিঙৰ যোনটো মানে এঠা হয় যোনটো মানে আমাৰ তেল আছে সেইটো মানে বহুত হাতটো মানে বহুত মানে বহুত দেৰিলৈকে থাকে আপুনি যদি চাবোন বা আপুনি যদি কিবা হাতখন ভালকৈ নোধোৱে তেনেহ'লে এই এঠাটো বা সেই যোনটো তেলটো সেইটো নাযায়েই মানে গতিকে গৰু গাখীৰৰটোত সিমান নাথাকে কিন্তু ম'হৰ গাখীৰ যোনটো আছে সেইটো বহুত দিন বহুত টাইমলৈকে থাকে আৰু খাবলৈ বহুত টেষ্টি হয় আৰু খাই ভাল লাগে জলপান বুলি ক'লে সেইবিলাক ক'বলৈ ভাল পাওঁ আৰু জলপান মানে আমি জলপান বুলি ক'লে ব্ৰেকফাষ্ট হয় আমি ৰাতিপুৱা যোনটো লঘু আহাৰ খাওঁ সেইটো আমাৰ জলপানৰ ভিতৰত পৰে আৰু আমাৰ অসমীয়া হিচাপে আমি জলপান বুলি ক'লে আমি দৈ চিৰা মিঠৈ আপোনাৰ কল সেইবিলাকেই আমি খাওঁ আৰু আপোনাৰ এৱাঁ গাখীৰেৰেও খায় কিছুমানে আৰু কিছুমানে বোকা চাউল খায় বোকা চাউল বোকা চাউলবিলাক খায় বোকা চাউল খায় আৰু বোকা চাউলটো বহুত দেহৰ কাৰণে ঠাণ্ডাও হয় আপুনি যদি বোকা চাউল খাবলৈ বিচাৰে বা আপুনি যদি বোকা চাউল খায় তেনেহ'লে আপোনাৰ দিনটো বা গৰমত সিমান গৰম নালাগে মানে গৰম যোনটো পৰিছে গৰমটোৰ কাৰণে আমি যদি ভাত খাওঁ বা কিবা খাওঁ তাতকে আমি বোকা চাউলটো যদি খাই দিওঁ তেনেহ'লে আমি মানে কি হয় দেহাটো বেছি ঠাণ্ডা কৰি ৰাখে ঠাণ্ডা হয় গতিকে জলপান বুলি ক'লে সেইবিলাকৰ ভিতৰতে ক'ব পাৰিম আৰু বোকা চাউল বুলি ক'ব পাৰিব আপোনাৰ দৈ মিঠৈ খাব পাৰিব দৈ চিৰা খাব পাৰিব আপোনাৰ মুড়িৰে খাব পাৰিব আপোনাৰ আৰু বহুত কিবাকেনি আছে বহুত জলপান আছে বহুত অসমীয়া মানুহে বহুত বহুত বহুত কৰি পেলাই আপোনাৰ খাব পাৰে বহুত বহুত কৰি পেলাই আপোনাৰ মানে জলপানটো সেই কৰে মানে বহুত বহুত আছে বহুত মই নাজানো কিন্তু বহুত মই নাজানো কেনেকৈ কেনেকৈ বনায় গতিকে মই যিকেইটা জানিছোঁ বা যিকেইটা আৰু জানিবলৈ আছে সেইকেইটা চাব লাগিব আৰু বিচাৰিব লাগিব কিন্তু ভাল দেহৰ কাৰণে আৰু যোনটো মানে ৰাতিপুৱাই উঠি পেলাই আমি যোনটো খালে যিম যিমানখিনি খালে আমাৰ মানে দেহাটো কষ্ট নিদিয়ে ৰাতিপুৱাই উঠি পেলাই আমি হেভী খাব নোৱাৰোঁ সিমান মানে বেছি ষ্ট্ৰং বস্তু খালে বা বেছি ৰাতিপুৱাই উঠি পেলাই আমি খাব নোৱাৰোঁ ইমান টান বস্তু কিন্তু আমাৰ অসমীয়া অসমৰ আমাৰ জলপানটো যোনটো আছে সেইটো আমাৰ দৈ চিৰা হওক আপোনাৰ বোকা চাউলেৰে দৈ চিৰা হওক বা বোকা চাউলৰ বোকা চাউলেৰে যোনটো খায় বা আপোনাৰ মুড়িৰে হওক আপোনাৰ বৰা চাউলেৰে হওক এইবিলাক বনায় গতিকে সেইবিলাক বনালে এইবিলাক দেহৰ কাৰণে সিমান হানিকাৰক নহয় কিন্তু দেহৰ কাৰণে আপোনাৰ ভাল হয় হানিকাৰকটো নকওঁ এইবিলাক বহুত ভাল হয় বহুত আপোনাৰ দেহাটোক সতেজ কৰি ৰাখে বহুত আৰু চাওক আপুনি কৈ দিয়ে তাত দৈত কি কি থাকে দৈতটো সব পটেচিয়াম কেলচিয়াম মেগনেচিয়াম সব থাকে আপোনাৰ চিৰাত কি আছে চিৰাত আপোনাৰ চিৰাতো থাকে আপোনাৰ চিৰাত চিৰাত থাকে দৈত থাকে চুগাৰ চেনি চেনি থাকিলে কল থাকিলে গোটেইকেইটা মিহলাই আপোনাৰ দেহৰ কাৰণে সদায় ভালেই হৈ যায় মানে যদি বেয়া বস্তু খোৱা নাই আমি যদি তাত আমি দৈ চিৰা আমি ভাজি নবনাওঁ আপোনাৰ দৈ চিৰা বনালে আমি ফ্ৰাই নকৰোঁ বা নাভাজোঁ আমি এইটো তিয়াই থওঁ বা আমি এইটো তিয়াই থওঁ বা আমি এইটো ৰাতিপুৱা আমি এইটো বনাই দিওঁ বা ভাত পা পানীৰ লগত তিয়াই থয় বা ৰাতিপুৱা এইটো কি কয় এইটো ৰাতিপুৱা তিয়াই থয় বা ৰাতিপুৱা আপোনাৰ এইবিলাক ৰাতিপুৱাই যোনবিলাক ভাতৰ লগত যোনবিলাক হৈ যায় সেইবিলাক নহয় মানে ৰাতিপুৱা আপোনাৰ সেইবিলাক ভাজিবই নালাগে আপুনি বইল কৰিলেই হ'ল বা বইল কৰিলে আপোনাৰ সেইটো হৈ যায় মানে বইলখিনি যদি চাবলৈ যাওঁ আমি এইটো বইলে বুলি কোৱা হয় মানে তিয়াই থোৱা বা বইল ৰাতিয়ে যোনবিলাক সেইবিলাক মানে বইল হয় সেইবিলাক খাদ্যৰ কাৰণে কেতিয়াও বেয়া হ'ব নোৱাৰে সেইকাৰণে জলপান বা অসমীয়া সংস্কৃতিত জলপান বুলি ক'লে আপোনালোকে ক'ব পাৰিব যে জলপান মানে হ'ল আপোনাৰ যোনবিলাক বস্তুৱে আমাৰ ৰাতিপুৱাৰ লঘু আহাৰৰ ভিতৰত পৰে জলপান মানে লঘু আহাৰত পৰে মানে আমাৰ ধৰি লওক আপোনাৰ লঘু আহাৰ বুলি ক'লে আমি ক'ম যে যিটো দেহাৰ বেছি বেছি দেহাক বেছি হাৰ্ম নকৰে মানে গতিকে জলপানৰ ভিতৰত পৰে ৰাতিপুৱা আমি অসমীয়া অসমৰ অসমৰ সংস্কৃতি হিচাপে আমি দৈ চিৰা দৈ চিৰা আৱেগ তাত বোকা চাউল আছে বৰা চাউল আছে তাৰপিছত আপোনাৰ মুড়িৰে বনায় মুড়িৰে মুড়িৰে মুড়িৰে দৈ চিৰা খায় মুড়িৰে দৈ খায় চিৰা নহয় বাৰু দৈ খায় গতিকে এইবিলাক কম্বিনেশ্যনবিলাক ভাল হয় মানে দেহৰ কাৰণে ভাল হয় আৰু আপোনালোকৰ এইবিলাক যোনবিলাক মানুহক দিয়ে ভাল দিয়ে যেতিয়া আমি যদি ৰাতিপুৱা যদি ৰাতি আলহী আহিলে ৰাতিপুৱা আমি দৈ চিৰা বা তেখেতসকলক বোকা চাউল দি পেলাই ৰাতিপুৱা লঘু আহাৰ দিওঁ আমি যদি বিয়া চাবলৈ যাওঁ তোলনি বিয়া বিয়া বা মানুহৰ সকামত মানুহৰ সেইসময়ত বা ৰাতিপুৱা আমাৰ যিবিলাক আহে তেতিয়া আমি তেখেতসকলক ৰাতিপুৱা লঘু আহাৰ হিচাপে জলপান হিচাপে আমি দৈ চিৰা দিওঁ বা কিছুমানে বোকা চাউল দিয়ে গতিকে দৈ চিৰা দিলে তাত দৈ থাকিব চিৰা থাকিব মুড়ি থাকিব মুড়ি থাকে কিছুমানে চেনিও দিয়ে আৰু কিছুমানে গুৰ মিঠৈ দিয়ে তাত লগত আৰু কিছুমানে কলো দিয়ে পাৰিলে মানে গতিকে এইবিলাক দিলে তেনেকৈ খালে আমাৰ ৰাতিপুৱা আমাৰ পেটটোও ঠাণ্ডা হৈ থাকিল দেহাতো বল পালোঁ পেটটোও ঠাণ্ডা হৈ থাকিল আমাৰ ভোকো নালাগে ভাত খোৱাৰ নিচিনাই হ'ল গতিকে আমাৰ এইটো দেহৰ কাৰণে ভাল হৈ থাকিল মানে গতিকে এইবিলাক আমাৰ জলপান ভিতৰত পৰে যিটো লঘু আহাৰ বুলি কয় ৰাতিপুৱা উঠিয়ে যোনটো খোৱা যায়